অঁ বাইদেউ বাইদেউ আমাৰতো ইস্কুল আৰম্ভ হ'ল নহ্ এতিয়া এতিয়াতো ল'ৰা ছোৱালীবোৰক পঢ়াব লাগে এতিয়া নতুন আমি কেনেকৈ আৰম্ভ কৰিম মানে পঢ়াবলৈ এনেকৈ ল'ৰা ছোৱালীবোৰতো এতিয়া এডমিশ্য়নো চলি শেষ হ'ল বাৰু এতিয়া ল'ৰা ছোৱালীবোৰ আহিব লৈছে এতিয়া আমি কেনেকৈ আৰম্ভ কৰিম পঢ়াবলৈ অঁ হ'ব বাইদেউ

অঁ তেনেহ'লে বাইদেউ অঁ অঁ বাইদেউ কওকচোন অঁ অঁ অঁ বাইদেউ অঁ মানে এতিয়া প্ৰথম ইউনিটত যিখিনি আহিব সেইখিনিৰ পৰা আৰম্ভ কৰিম আমি মানে অঁ অঁ মেম অঁ ঠিক আছে মেম অঁ ঠিক আছে বাইদেউ অঁ ঠিক আছে বাইদেউ তেনেকৈ আৰম্ভ কৰি দিম তেনেহ'লে আমি অঁ ঠিক আছে বাইদেউ হ'ব বাৰু বাইদেউ